অঁ চিমি কি কৰিছা অঁ ময়ো এনেই আছোঁ শুন না মই কুৰ্তা এটা কিনিছোঁ অনলাইন অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ইমান ধুনীয়া আহিছে গুলপীয়া ৰঙৰ অৰ্ডাৰ দিছিলোঁ অঁ ভাল আহিছে কুৰ্তাটো মানে মই ভবা নাছিলোঁ ইমান ভাল আহিব বুলি কুৰ্তাটো এনেকৈ থ্ৰী কোৱাটাৰ শ্লীভছৰ হয় ভাল আহিছে কুৰ্তাটো মই ভাবিছিলোঁ বেয়াই আহিব নে কি কুৰ্তাটো অঁ ৰং ধুইছোঁ মানে মইতো হ'ল দুদিনমান ধুইছোঁ কুৰ্তাটো হ'ল আজি এসপ্তাহ মানেই হ'ল অহা মই ঘৰতে ৰাফ ইউছ কৰি আছোঁ ঘৰতে পিন্ধোঁ আৰু হেৰি কৰিছোঁ ধুইছোঁ মেলিছোঁ ৰং চং একো যোৱা নাই তয়ো দিবি নেকি অৰ্ডাৰ বেলেগ বেলেগ ৰঙো আছেতো তাৰ লগত বেলেগ ৰঙৰ এটা দিব পাৰিবি মই গুলপীয়া ৰঙৰ দিছিলোঁ ভাল কিন্তু কুৰ্তাটো ইমান ধুনীয়া লাগিছে আমাৰ বাহঁতেও কৈছে কুৰ্তাটো বৰ ভাল লাগিছে বুলি আৰু কাপোৰটো পুৰা পিয়ৰ কটন ন' সচ সঁচাকে কটন আকৌ তাত হাণ্ডেড পাৰচেণ্ট কটন বুলি দিছে একে এশ শতাংশ কটনেই হয় সেইটো ধুনীয়া একদম ভাল লাগিছে কুৰ্তাটো মই পিন্ধি পেলাই দিম তোক দেখাম দেই ফ'টো মাৰি দিম তই আমাৰ ঘৰত আহিলেই দেখিবি চাগৈ কুৰ্তাটো ভাল ধুনীয়া কুৰ্তাটো তয়ো দিব পাৰিবি অৰ্ডাৰ এটা তাকে ইমান ভাল পাইছোঁ পিন্ধি পেলাই কুৰ্তাটো সঁচাকৈ বহুত ধুনীয়া মানে মই ভবায়েই নাই কুৰ্তাটো ইমান ধুনীয়া আহিব বুলি ইমান ধুনীয়া আহিছে আৰু মই মানে ভাবিছিলোঁ চাইজ তাইজ ঠিক আহিবনে নাই কিন্তু যেনেকুৱা চাইজ দিছোঁ মানে তেনেকুৱাই আহিছে আৰু ফ্লিপকাৰ্টৰ পৰা সঁচাকৈ ভাল আহে কিন্তু বস্তু মানে কুৰ্তাবিলাক বেছিভাগ কুৰ্তা মই যিমান অৰ্ডাৰ দিছোঁ আজিলৈকে ভালেই পাইছোঁ আৰু এইটো কুৰ্তা মানে মোৰ বেছি একদম বহুত মানে প্ৰিয় হৈ পৰিছে আৰু বহুত ধুনীয়া কুৰ্তাটো আৰু ডিঙিটোৰ ওচৰত ভি ভি নিচিনাকৈ কটা আছে অঁ আৰু ফুল আছে গোটেই সৰু সৰু এনেকৈ বুটা বচা নিচিনাকৈ আছে ফুলবিলাক কুৰ্তাটোত আৰু হাতত আছে পটি ডিঙিটোৰ ওচৰতো পটি আছে আৰু তলৰ ফালে আঁঠুৰ ওচৰত এনেকৈ পটিৰ নিচিনা দি থোৱা আছে গুলপীয়াই গুলপীয়াত বগা ৰঙৰ ফুল আছে ভাল লাগিছে তই অৰ্ডাৰ দিলে দিব পাৰিবি হ'ব মোক ক'বি মোৰ ম'বাইল দিয়েই অৰ্ডাৰ দি দিম অঁ ঠিক আছে তোক ৰংকেইটা কেনেকুৱা কেনেকুৱা লাগে মই দেখাই দিম কুৰ্তাৰ অঁ ঠিক আছে হ'ব হ'ব দে